অঁ হেলৌ হেলৌ অঁ তোমাক কিবা লাগিছিল অঁ কিতাপখনৰ নাম অঁ মই চাইছোঁ ৰ'বা অঁ ইউজিচিখন আছে অঁ মই চিউইটিৰ কাৰণে এখন বেলেগ আছে মই সেইখন তুমি চাব বিচাৰিবা নেকি দামটো তিনিশ আশী টকা আৰু এৰিহাণ্ট পাব্লিকেশ্যনৰ হয় অঁ আমি টেন পাৰ্চেণ্ট ডিস্কাউণ্ট দিম অঁ অঁ দুখন হ'লে অলপমান কমাই দিব পাৰিম বাৰু তেতিয়া দুখনত ইখনৰ ইখনৰ নামটো কি ক'লে অঁ অঁ ইখনত চাইছোঁ ৰ'ব দেই মানে এইখনত তিনিশ আশী আৰু ইখনত দুশ বিছ হ'ব মানে পাঁচশমান হ'ব পাঁচশ নহয় ছশমান হ'ব মই এটা কাম কৰিব আপুনি পাঁচশ পঞ্চাছ টকা দিব

নাই নাই পাঁচশটো নহ'ব মানে বেছি ডিস্কাউণ্ট দিব নোৱাৰি ন কিতাপ এইকেইখনত মানে ইমান ডিস্কাউণ্ট ইমান নহয় মানে নাই আপুনি এটা কাম কৰিব পাঁচশ ত্ৰিছ টকা দিব অঁ জিপেও হ'ব কেছো হ'ব অঁ অঁ ঠিক আছে